হয় মই গান গাই ভাল পাওঁ গানৰ হাবিয়াসটো আচলতে মোৰ সৰুৰ পৰাই আছিল আনুষ্ঠানিকভাৱে ইমান শিক্ষা নাছিল যদিও সৰুৰ পৰাই গান গাবলৈ চেষ্টা কৰি আহিছিলোঁ সৰুতে স্কুলত থাকোঁতে স্কুলত যিবোৰ সৰু সৰু অনুষ্ঠান পাতে তাতে মই অংশগ্ৰহণ কৰিছিলোঁ আৰু তাত পুৰস্কাৰ পাবলৈও সক্ষম হৈছিলোঁ আৰু যেতিয়া বিহুৰ বতৰ হয় বিহুত সৰু সৰু অনুষ্ঠানবোৰ পাতে একোটা একোটা অঞ্চলত সেই অঞ্চলতে মোৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা হয় বিহুৰ নামেৰে আৰু গাঁৱত গোপিনীসকলে যেতিয়া জেঠ মাহত জেঠুৱা নাম লয় ভাদ মাহত ভদীয়া নাম লয় তেতিয়া তেওঁলোকৰ লগত দিহানামৰ দিহানামবোৰ গাওঁ তেওঁলোকৰ লগত আৰু মাজে মাজে দিহানামৰ কম্পিটিশ্বনতো অংশগ্ৰহণ কৰোঁ যেতিয়া আঘোণ মাহত পথাৰত সকলোৱে ধান দায় তেতিয়াও হাঁহি ফূৰ্তিৰ মাজেৰে গান গাই ধান কটা হয় আৰু লগতে যিবোৰ সামূহিক অনুষ্ঠান পাতে ৰাভা দিৱস পাতে ৰাভা দিৱসতো অংশগ্ৰহণ কৰোঁ

বিহুৰ বতৰত যেতিয়া ঘৰে ঘৰে হুঁচৰি গাওঁ তেতিয়া বিহুৰ নামবোৰো আপোনা আপুনি মুখৰ পৰা ওলাই যায় মনৰ দুখতে হওক বা মনোৰঞ্জনৰ বাবেই হওক গানটো মোৰ প্ৰিয়ই হয় গান গাই মনৰ দুখবোৰ পাতল কৰোঁ যেতিয়া ফূৰ্তি লাগে তেতিয়াও গান গাওঁ আৰু এতিয়াও যিবোৰ অনুষ্ঠান পাতি আহিছে সেইবোৰতো মই অংশগ্ৰহণ কৰিছোঁ অলপ দিনৰ আগতে বিশ জুনত ৰাভা দিৱস পাতিছিল আমাৰ ওচৰতে এটা অনুষ্ঠানত তাতো মই অংশগ্ৰহণ কৰিছিলোঁ ৰাভাদেৱৰ পৰজনমৰ গীতটি গাই সেয়াও সকলোৱে শলাগ লৈছিল এনেদৰে সৰুৰ পৰা মোৰ গীতৰ হাবিয়াসটো আছিল আৰু সেইবাবেই ৰাইজে যেনেদৰে শলাগ লয় যেনেদৰে উৎসাহ দিয়ে সেই উৎসাহে মোক গানৰ প্ৰতি বেছি আকৰ্ষিত কৰি তোলে আৰু সেইবাবেই মই গানটো প্ৰিয় বুলি ভাবোঁ মোৰ